তিনি জানুৱাৰী দুহেজাৰ একৈছ দহ ছেপ্টেম্বৰ দুহেজাৰ বাইছ তেৰ ছেপ্টেম্বৰ দুহেজাৰ ওঠৰ ষোল্ল অক্টোবৰ দুহেজাৰ ঊনৈছ তেইছ জুন দুহেজাৰ তেইছ